ক'ভিড এটা দুহেত দুহেজাৰ ঊনৈছ বিচ চনত হৈ যোৱা বহুত ডাঙৰ মহামাৰী এই মহামাৰীয়ে গোটেই দেশখন কঁপাই দিছিল সকলো মানুহ দোধোৰ মোধোৰত পৰিছিল চিন্তাতো পৰিছিল এখন ঘৰৰ এজন ব্যক্তি হ'লেও এই ক'ভিডত আক্ৰান্ত হোৱা দেখা গৈছিল এই সময়খিনিতে লাখ লাখ মানুহে দেশখনত প্ৰাণ হেৰুৱাইছিল আৰু সেই সময়তে যেতিয়া চৰকাৰে খবৰটো দিছিল যে ক'ভিড ভেকচিনৰ আৱিস্কাৰ হৈছে বুলি মানুহবিলাকে এটা সকাহ পাইছিল আৰু সাহস পাইছিল যে এই মহামাৰীৰো প্ৰতিকাৰ আছে ক'ভিড ভেকচিনবিলাক বিভিন্ন ধৰণৰ চৰকাৰী চিকিৎসালয়সমূহত বিনামূলীয়াকৈ যোগান ধৰা হৈছিল সকলো বয়সৰ ব্যক্তিৰ বাবে এই ভেকচিন কাম কৰিছিল ভেকচিনৰ প্ৰক্ৰিয়াও বহুত সহজ আছিল কেৱল এটা বেজী লৈ পেলাই আৰু তিনি মাহৰ পাছত আকৌ এটা বেজী ল'লেই ভেকচিনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছিল সেই ভেকচিন লোৱাৰ সময়তে এই ক'ভিড ভেকচিনৰ বহুত ছাইড এফেক্ট আছে বুলি নিউজ পোৱা হৈছিল যদিও মানুহবিলাকে অৱহেলা নকৰি পেলাই এই ভেকচিন লোৱাৰ বাবে আজি ক'ভিড মহামাৰীৰ পৰা গোটেই দেশখন মুক্ত হৈছে ক'ভিড মহামাৰীয়ে এই ভেকচিনে শাৰীৰিকভাৱে মানুহক সুস্থ কৰাত সুস্থ কৰি তোলাৰ লগে লগে মানসিকভাৱেও সুস্থ কৰিছিল বুলি মই ভাবো কাৰণ ক'ভিডৰ সময়ত মানুহবিলাকে আশা হেৰুৱাই দিছিল যে আকৌ সেই পুৰণি দিনীয়া জীৱনলৈ সকলো উভতি যাব পাৰিব আৰু সেই সময়তে তেতিয়া ক'ভিড ভেকচিন আৱিস্কাৰ হৈছিল মানুহবিলাকে তেতিয়া বহুত সাহস পাইছিল যে আকৌ এটা নতুন সাধাৰণ জীৱন আকৌ সেই সমাজত সমাগম হোৱা সমাজত অনুষ্ঠান প্ৰতিষ্ঠানত যোগদান কৰিবলৈ এটা সাধাৰণ জীৱন পাবলৈ সক্ষম হ'ব বুলি